প্ৰযুক্তি বুলি কওঁতে আচলতে বিজ্ঞানৰ অগ্ৰগতি আৰু বিজ্ঞানৰ অগ্ৰগতি অবিহনে আজিৰ যুগত কোনে কি আগবাঢ়িব পাৰিব গতিকে প্ৰযুক্তিয়ে আজিৰ পৃথিৱীক ক'বাৰ পৰা ক'বলৈ লৈ গৈছে গতিকে প্ৰযুক্তক আমি যোগে যোগে স্মৰণ কৰি থাকিব লাগিব কাৰণ প্ৰযুক্তিৰ অবিহনে আমাৰ দেশৰ মানৱৰ এই পৃথিৱীৰ কোনো পৰিৱৰ্তন নহ'ব উন্নয়ন নহ'ব গতিকে প্ৰযুক্তি আমাৰ বিশেষভাৱে আমাৰ ক্ষেত্ৰত প্ৰযোজ্য পদে পদে হৈয়ে থাকে আৰু বিশেষকে নাৰীসকলৰ ক্ষেত্ৰত যিটোটো কৈছে নাৰীসকলৰ ক্ষেত্ৰত শ্ৰমিকসকলৰ নাৰীৰ যিবিলাক শ্ৰমিক আছে তেওঁলোকৰ কিমান কাম উজু কৰি কৰিছে সেইটো কথা আমি ভাবিবেই নোৱাৰোঁ কাৰণ তেওঁলোকেই প্ৰথমতেই ধান বন্ধাৰ পৰা কৃষি কাম কৰা কোনো সঁজুলি নোহোৱা কৰি এইবিলাক কাম কৰিছিলে যাৰ ফলত তেওঁলোকৰ অত্যাধিক শ্ৰম হৈছিলে পৰিণতিত তেওঁলোকৰ অৱস্থা একেবাৰেই বেয়া হৈছিল হৈছিলে হৈছিলে তাৰ মাজতে সিহঁতৰ নাৰী হিচাপে ল'ৰা ছোৱালী জন্ম দিয়াৰ যিটো ব্যৱস্থা সেইটোও ৰাখিব লাগিব স্বামীক শুশ্ৰূষা কৰিব লাগিব এই বিভিন্ন কাম কৰিবলৈ যাওঁতে তেওঁলোকৰো ৰাতিপুৱাৰ পৰা গধূলিলৈকে কামৰ অৱসৰ নাথাকে আৰু কামবিলাক আচলতে বহুত পিঠি কমোৱা অৰ্থাৎ অত্যাধিক কষ্টৰ কাম কিন্তু প্ৰযুক্তিয়ে কিন্তু সেইবিলাকক বহু পৰিমাণে বিলুপ্ত কৰিছে উদাহৰণস্বৰূপে মহিলাসকলে আগত যেনেকে ধান বান্ধিছিলে উৰালত ঢেঁকীত কিন্তু এতিয়া নালাগে এতিয়া এইটো কৰিছে কি এইটো মেচিন ওলাইছে ধানকেইটা এচাইডে সোমাই দিব আন চাইডে ওলাব ধান বান্ধা কামটো হৈ গ'ল হৈ যোৱা মানে কি তেওঁলোকৰ খোৱাৰ ব্যৱস্থা এটা তেওঁ স্বামী বা পৰিয়ালক ল'ৰা ছোৱালীক দিয়াৰ কাৰণে হ'ল সুবিধা হ'ল কি তেওঁলোকৰ কোনো কষ্টই নহ'ল দ্বিতীয়তে বিশেষকৈ কৃষি কাম কৰিবলৈ যাওঁতে যিবিলাক পথাৰত মাটি চহাব লাগছিল গৰু নাঙলেৰে চহাইছিলে এতিয়া নালাগে সেইটো কৰিছে কি ট্ৰেক্টৰ ওলাইছে ট্ৰেক্টৰে মাটি চহায় দিব এদিনতে বহু মাটি চহাই দিব পাৰিব আৰু তেওঁলোকে ৰুৱে আৰু উন্নত দেশবিলাকততো ৰোৱাৰ ক্ষেত্ৰতো কিছুমান এনেকুৱা অত্যাধুনিক মেচিন ওলাইছে যে মেচিনে সিহঁতক নিজে নকৰি ধানবিলাক নিজে পপাৰ প্লেছত নিৰ্দিষ্টভাৱে ৰুই দিব পাৰে আৰু ঠিক তেনেকে ৰুই দিয়াই নহয় সেইবিলাক তেতিয়া সাৰ পানী যোগাব লাগিব খেতিত সাৰ পানীবিলাক আমি কি দিছিলোঁ গোবৰ দিছিলোঁ দিছিলোঁ কিন্তু নহয় তাৰো কিছুমান এনেকুৱা ধৰণৰ মেচিন ওলাইছে উইদাৰ ধৰণৰ এইবিলাকে মাটিবিলাক দিব আৰু ৰাসায়নিক সাৰ আমি আৰু অৰ্গেনিক সাৰ ব্যৱহাৰ কৰিছিলোঁ জৈৱিক সাৰ কিন্তু এতিয়া জৈৱিক সাৰ কৰি কৰি আছে জৈৱিক সাৰ কৰিলে বস্তুটো উপযোগী হয় কিন্তু জৈৱিক সাৰৰ উপৰিও ৰাসায়নিক সাৰো কিছুমান উলিয়াইছে ৰাসায়নিক সাৰবিলাক যেতিয়া খেতি পথাৰত প্ৰয়োগ কৰা হয় তেতিয়াহ'লে কিন্তু খেতি বাতি শ্ৰীবৃদ্ধি বাঢ়ি যায় তাৰ ফলন ক্ষমতাও বাঢ়ি যায় আৰু আৰ্থিকভাৱে তেওঁলোকে যথেষ্ট টনকিয়াল হয় এনে গতিকে মহিলাসকলে তেওঁলোকৰ শ্ৰম যথেষ্ট পৰিমাণে লাঘৱ হৈছে বুলি আমি বিনাদ্বিধাই ক'ব পাৰোঁ এইটো এটা উদাহৰণ যে আমাৰ কৃষি কাৰ্যত উন্নতি কৰিবলৈ হ'লে আমাৰ প্ৰযুক্তিবিদ্যাই আমাক খেতি ৰোৱাৰ পৰা চপাই অনালৈ চপাই অনাৰ পিছতো আৰু এটা কথা আছে চপাই অনাৰ পিছত চপাৰ কাৰণে মেচিন উলিয়াইছে মেচিন তাৰ পৰা ধান যেতিয়া উলাব লগা হয় সেই ধানখিনি ওলোৱাৰ ক্ষেত্ৰতো প্ৰযুক্তি আমাকে হৈ কৰি আছে আৰু তাৰ উপৰিও যথেষ্ট পৰিমাণে সময় লাঘৱ কৰিছে এইটোৱে আটাইতকৈ ডাঙৰ প্ৰশ্ন কম সমৰ ভিতৰতে আমি গোটেই মাটিখিনি চপাই আনিব পাৰোঁ তাৰপৰা খেতি পাব পাৰোঁ আৰু খেতিৰ পৰা আমি যেতিয়া চাউললৈ পৰিৱৰ্তন কৰিবলৈ তাতো আমাৰ প্ৰযুক্তি যথেষ্ট কাম কৰি দিছে প্ৰযুক্তিৰ জৰিয়তে আমি ধানবিলাক শুকুৱা তাৰপৰা চাউল উলিওৱা চিৰা বন্দা চিৰা বনোৱাৰ ক্ষেত্ৰতো আমি কিন্তু যথেষ্ট প্ৰযুক্তি আমাক সহায় কৰি কাৰণ চিৰা গুৰিবলৈ হ'লে মহিলাসকলে যথেষ্ট কষ্ট হৈছিল বিভিন্ন মানে চাৰি পাঁচজনে সেই চিৰাবিলাক খুন্দিব লাগিছিল যথেষ্ট শাৰীৰিক পৰিশ্ৰম হৈছিল কিন্তু সেই শাৰীৰিক পৰিশ্ৰম কৰাৰ আজি আৰু দিন নাই চিৰাবিলাক এনেকুৱা এটা অত্যাধুনিক মেচিন ওলাইছে চিৰাবিলাক ধানবিলাক দিলেই এক চাইডে ধান দিব আন চাইডে চিৰা উলিয়াই যাব আৰু চিৰা দিয়ে আমাৰ সমাজৰ চিৰাৰ পৰা খাদ্য প্ৰস্তুত হ'ব আৰু ল'ৰা ছোৱালীৰ লগতে পৰিয়ালক দিব পাৰিব কিন্তু নাৰীক সহায় কৰাৰ কাৰণেই যেন প্ৰযুক্তিবিদ্যাই উলিয়াইছে আৰু প্ৰযুক্তিবিদ্যাই বিশেষকৈ নাৰীক যিটো সহায় কৰিছে নহয় সেইটো আচলতে তেওঁলোকৰ কাৰণে এটা উপহাৰ বুলি ক'ব লাগিব আশীৰ্বাদ বুলি ক'ব লাগিব কাৰণ অবিহনে নাৰীয়ে কঠোৰ পৰিশ্ৰমৰ পৰা ৰক্ষা নাপালেহেঁতেন কাৰণ তেওঁলোকৰ নাৰী হৈছে অত্যাধিক দায়িত্বশীল ব্যক্তিৰ ভিতৰত সমাজত বা আমাৰ সংসাৰ জীৱনত পৰিণত হয় কাৰণ নাৰীৰ ওপৰতেই ভিত্তি কৰি তেওঁৰ স্বামী ল'ৰা ছোৱালীক ইত্যাদি গোটেইখিনি কৰিব লগা হয় গতিকে আৰু প্ৰতিদিনে যদি এনেকুৱা ধৰণৰ পৰিশ্ৰম কৰি কৰি তেওঁৰ সংঘাৰখন চলাই যাব লগা হয় নাৰীৰ অৱস্থা অত্যাধিক হয় তেওঁলোকে কম বয়সত ল'ব লগা হয় শাৰীৰিক অৱস্থা বেয়া হয় ঘুনীয়া হয় বেমাৰী হয় আৰু বেমাৰ হ'লে বেমাৰ হ'লেও তেওঁলোকে সেই কাম কামবিলাকৰ পৰা নাপায় গতিকে তেওঁলোকক কাম কৰিবই লাগিব গতিকে কাম নকৰিলে তেওঁলোকৰ সংসাৰ নচলে স্বামী নচলে ল'ৰা ছোৱালীক পোহপাল দিব নোৱাৰে গতিকে তেওঁলোকক প্ৰযুক্তিবিদ্যাই যথেষ্ট সহায় কৰা বুলি আমি ক'ব পাৰোঁ আৰু প্ৰযুক্তি অবিহনে নাৰীৰ কষ্ট লাঘৱ আমি জানো নাৰীৰ কষ্ট এখন সংসাৰত পুৰুষতকৈ বহুগুণে বেছি হয় এইটো আমি অকপতে স্বীকাৰ কৰিব লাগিব আমি বাহিৰা কামত বিভিন্ন সময়ত আমি ওলাই যাওঁ বিভিন্ন সময়ত বিভিন্ন ঠাইত কাম কৰোঁ কিন্তু নাৰীয়ে ঘৰখন এৰি ঘৰৰ স্বামী ল'ৰা ছোৱালীক এসাঁজ নোখোৱালৈকে তেওঁলোকৰ পৰিত্ৰাণ নাই গতিক তেওঁলোকে তেওঁলোকৰ দায়িত্ব পালন কৰিবলৈ যোৱাতেই তেওঁলোকৰ অৱস্থা শোচনীয় হয় কষ্ট হয় আৰু কষ্টবিলাক প্ৰযুক্তি অবিহনে তেওঁলোকে নিজাববীয়াকৈ কৰি কষ্ট সহ্য কৰিছিল গোটেইখিনি কৰিব লগা হৈছিল কিন্তু আজি তেওঁলোকৰ আশীৰ্বাদ ৰূপে আহা প্ৰযুক্তিয়ে খেতি বাতিৰ ক্ষেত্ৰৰ পৰা ধান চাউল ধানৰ পৰা চাউল চাউলৰ পৰা চিৰা পিঠা ইত্যাদি বিভিন্ন বস্তু বনোৱাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে সকাহ দিছে আৰু সমাজখন চলাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট এটা আৰাম সুখ অনুভৱ কৰিছে আৰু নিজকে সন্তুষ্ট কৰি ৰাখিব পাৰিছে সেয়েহে নাৰীৰ প্ৰযুক্তিৰ প্ৰযুক্তিয়ে যে শ্ৰমিকসকলক বিশেষকৈ মহিলা শ্ৰমিকসকলক সকাহ দিছে সহায় কৰিছে পদে পদে এইেখিনি কথা আমি সকলোৱে মানিব লাগিব গতিকে মই ক'ব খোজো জয় প্ৰযুক্তি জয় মহিলা শ্ৰমিকৰ কষ্ট কমোৱাৰ